হয় কওকচোন আছে আছে

এইটো ৰঙা হ'ব নীলা আছে লাইট কালাৰ আছে আছে লাইট কালাৰ আছে আছে আছে আঠশ হ'ব এইটো আঠশ হ'ব ইয়াত আঠশ আঠশ আঠশ টকা হ'ব আঠশই হ'ব সেইটো আৰু তাতকৈ আৰু কম কমাই দিব নোৱাৰিম নাই ভাল কোৱালিটি সেইকাৰণেতো আঠছ বাকী আৰু বেয়া বেয়া কোৱালিটিবিলাক পাব আৰু নাই নাই আপুনি বেয়া নাপাব আমি আমি দিব নোৱাৰিম আঠশ টকাৰ তলত খুব বেছি পঞ্চাছ টকা এটা কম দিব পাৰিম আৰু পঞ্চাছ টকা পঞ্চাছ টকা এটা আৰু কমাই দিব পাৰিম তাৰ তলত নোৱাৰোঁ আৰু

উপায় নাই এতিয়া উপায় নাই মানে বস্তুবিলাকৰ দাম বাঢ়ি গৈছে এতিয়া এতিয়া এতিয়া উপায় নাই নহয় নাই নাই নাই ফাইভ হাণ্ড্ৰেদ ন'হব একদম লাষ্ট কৈছোঁ একদম লাষ্ট কৈছোঁ সাতশ টকা এশ টকাই মোৰ কিনা দাম ছয়শ মোৰ কিনা দাম ছয়শ এশ টকা এটাতো লাভ ল'বই লাগিব মই কি কৰিব অঁ ঠিক আছে বাৰু ঠিক আছে